জীৱিকা বৰ্তমান আমাৰ মোৰ দোকান এখনে মই চলাই আছোঁ বৰ্তমান দোকানখন এনেকৈ বহু বছৰ হ'ল চলোৱা সেনেকৈ আৰু দেউতাৰ দোকানখন মানে আমাৰ দেউতাৰে আগতে দেউতাই চলাইছিল তাৰপাছত দেউতা লাহে লাহে বুঢ়া হ'ল দেউতা বুঢ়া হোৱাৰ পিছত মই যেতিয়া চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিলোঁ তো এপ্লাই কৰোঁতে চাকৰি নাপালোঁ আৰু এনেকৈ সেইখিনি সময়ত চাকৰিৰ কাৰণে পৰিৱেশটো ভাল নাছিল আৰু সেনেকৈ পিছত দেউতাৰ দোকানখন যিহেতু আছিলেই পাছত দেউতা বুঢ়া হোৱাৰ পিছত ময়েই দোকানখন চলোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু সেনেকৈ দোকানখন চলাই আছোঁ দোকানখন চলি যায় দোকানখনৰ লগতে আমাৰ আমাৰ গাঁৱৰ পিছফালে মাটি আছ মাটিখিনিত আমি খেতি বাতিও কৰিছোঁ অলপ খেতি বাতি কৰি আমাৰ ভালেখিনি হৈ যায় পইচা এতিয়া বৰ্তমান চলিব পাৰোঁ আৰু খেতিৰ পইচা আৰু দোকানখন চলাই কিনে ভালে চলি আছে আমাৰ পৰিয়ালটো বৰ্তমান